মই হাঁহ কুকুৰা পালন কৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছোঁ আৰু হাঁহ কুকুৰা পালন কৰা কাৰণে মই এটা ধুনীয়াকৈ গঁৰাল বনাই ল'লোঁ প্ৰথম অৱস্থাত তাৰপিছতে হাঁহ কুকুৰা প্ৰায় মোৰ এতিয়া কুকুৰা আছে নব্বৈজনীমান কুকুৰা হ'ব আৰু সেই কুকুৰাক মই প্ৰতিদিনে দানা পানী খোৱাওঁ দানা পানী খোৱাৰ লগতে সিহঁতক মই প্ৰতিষেধকো দিওঁ দানা মই লোকেল দানাই খোৱাওঁ ঘৰত ঘৰৰ চাউল তাৰপিছতে তুঁহ খুওৱা হয় তাৰপাকেতিয়াবা ভাতো খুওৱা হয় তেনেধৰণে মই হাঁহ কুকুৰাখিনি কৰি আছোঁ তাৰপিছতে কুকুৰা যিখিনি আমি প্ৰতিষেধক দিব লাগে সেই প্ৰতিষেধকখিনি আমি ভালদৰে দি থাকোঁ প্ৰথম পাঁচদিনত আমি কুকুৰা পোৱালি আৰ দি ভেকচিন দিয়া হয় নাক বা চকুত এটোপাল কৰি তাৰপিছতে চৈধ্য দিনত আই বি দি নাক বা চকুত এটোপাল তাৰপিছত আকৌ আঠাইছ দিনতো দিয়া হয় আৰ ডি এফ আই নাক বা চকুত দিওঁ তাৰপিছতে বিয়াল্লিছ দিনতো দিওঁ ফলপক্স পাখিত দিয়া হয় এইটো ভেকচিন তাৰপিছতে পয়ষষ্ঠি দিনত দিয়া হয় আৰ দি আৰ দি টু ঠেঙৰ মাংসত জিৰ' পইণ্ট ফাইভ মিল মিলি লিটাৰকে দিয়া হয় তাৰপিছতে আছে চৌৰাশী দিনতো এটা দিওঁ মাংসত বা ছালৰ তলত জিৰ' পইণ্ট ফাইভ মিলিলিটাৰ তাৰপিছতে আকৌ এশ পাঁচদিনতো দিওঁ এটা আৰ দি ঠেঙৰ মাংসত জিৰ' পইণ্ট ফাইভ মিলিকেই দিয়া হয় তাৰপিছতে দিয়া হয় দুশ বিছ দিনত দিওঁ তিনিশ চল্লিছ দিনতো দিওঁ চাৰিশ ষাঠি দিনত ষাঠি দিনতো দিওঁ ঠেঙৰ মাংসত জিৰ' পইণ্ট ফাইভ মিলিকে কাৰণ এইখিনি প্ৰতিষেধক দি থাকিলে আমাৰ কুকুৰা পালন কৰি থাকোঁতে কুকুৰা কোনো কোনো ধৰণৰ বেমাৰ আজাৰ হ'ব নাল নহয় তাৰপিছতে কুকুৰাখিনি আমি খুব চাফ চিকুণকৈ ৰাখোঁ কুকুৰা গঁৰালটো সদায় আমি চাফা কৰোঁ চাফা কৰাৰ লগতে যিখিনি চাহীৰ কাৰণে চাহীৰ কাৰণে আমি ধৰক চূণ মাৰোঁ এনেকুৱা হুমি বুলি কয় সেই হুমিৰ কাৰণে আমি পচতিয়া পাত দিলে মানে হুমিখিনি নাথাকে সেইখিনিও আমি ব্যৱহাৰ কৰোঁ গঁৰালটো খুব চাফ চিকুণ কৰি ৰাখিলে কুকুৰাবোৰ বেমাৰৰ পৰা মুক্ত হ'ব পাৰে সেইকাৰণে আমি সদায় পুৱা গধূলি গঁৰালটোত আমি জাগো দিওঁ মহে নাখাবৰ কাৰণে ম'হ চহ যিহেতু ওলায় গতিকে আমি তাত জাগ দিয়াৰো কেতিয়াবা ব্যৱস্থা কৰোঁ তাৰপিছতে কুকুৰাখিনি আমি প্ৰথম অৱস্থাত ধুনীয়াকৈ সিহঁতক আমি দানা সৰু সৰুকৈ খু যিহেতু ডাঙৰ হেৰি চাউল খাব নোৱাৰে গতিকে খুন্দু চাউলৰ ব্যৱস্থা কৰি সৰু সৰুকৈ সেইখিনি আমি পোৱালিখিনিক দিয়াৰ ব্যৱস্থা কৰোঁ তাৰপিছতে আমি ৰাতিপুৱা দানা দিওঁ কুকুৰাখিনিক এবাৰ তাৰপৰা আকৌ দুপৰীয়া দিয়া হয় প্ৰায় বান্ধতে থোৱা হয় আমাৰ কুকুৰাখিনি যিহেতু ফাৰ্মৰ কাৰত আমি হেৰি কৰিছোঁ পালন কৰিছোঁ বান্ধত থোৱাৰ কাৰণে কুকুৰাখিনিক আমি টাইমে টাইমে দানাখিনি দি থকা হয় ৰাতিপুৱা আমি ধুনীয়াকৈ দানা দিওঁ তাৰপিছতে দুপৰীয়া দিয়া হয় আকৌ গধূলি দিয়া হয় তাৰপিছতে পানীও দিয়া হয় তেনেধৰণে পানী যিহেতু কুকুৰা পানীটো প্ৰয়োজন হয় দানা শুকান দানা দিলে মানে যদি চাউল দিওঁ সিহঁতে পানীটো বেছিকৈ খায় কেতিয়াবা আমি কি হয় ভাতৰ ভাতৰ লগত তুঁহগুৰি সানি এনেধৰণেও সিহঁতক দানা দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ তেনেকৈ দি আমাৰ কুকুৰা এতিয়া মোৰ প্ৰায় নব্বৈজনীমান কুকুৰা আছে নব্বৈজনী কুকুৰাৰ ভিতৰত কুকুৰা আমাৰ মই কণী বেছিও বহুতখিনি টকাই পাওঁ কণী যিহেতু এটা লোকেল কণীত আমি দছ টকাকৈ বিকো দছ টকাকৈ আমি দোকানতো দিয়া হয় নহ'লে ঘৰৰ পৰা আমাৰ ওচৰৰ মানুহবিলাকে তেনেকুৱাকৈ নিয়ে দছ টকাকৈ আমি বিক্ৰী কৰোঁ কণী বিক্ৰী কৰিও মই বহুত টকাই উপাৰ্জন কৰিছোঁ তাৰপিছতে আমি কুকুৰা মাংস বিক্ৰী কৰোঁ চাৰিশ টকা কেজিকৈ আমাৰ বেপাৰীয়ে লৈ যায় বা ওচৰৰ যিখিনি আমাৰ লোকেল মানুহ আছে তেওঁলোকেও সেই দানাখিনি কুকুৰা নিয়েহি তেনেকৈ আমি ঘৰৰ পৰা কুকুৰা যিহেতু নিয়ে তেনেকৈ তেওঁলোকক আমি কুকুৰা আমি চাৰিশ টকা কেজিকৈ বিকোঁ আৰু যোৱাবাৰ মই কণী বিক্ৰী কৰি প্ৰায় পোন্ধৰ হাজাৰ টকা পাইছিলোঁ আৰু কুকুৰা বিক্ৰী কৰি চল্লিছ হাজাৰ টকা পাইছিলোঁ আৰু সেইখিনি টকাৰে মই মোৰ ঘৰখনো চলোৱাৰ লগতে মই ল'ৰা ছোৱালীকো মানে পঢ়াৰ ক্ষেত্ৰত অলপ সহায় কৰিব পাৰিছোঁ আৰু লগতে মই ঘৰৰো ইটো সেইটো কাম কৰিব পাৰিছোঁ ঘৰখনত এতিয়া মই ঘৰৰ যিহেতু গোটেই চাৰি বেৰাটো দিবলগীয়া হয় গতিকে সেয়াত আমাৰ বাঁহৰ বাঁহ কিনাৰ পৰা হাজিৰা লগোৱালৈকে সেই কামখিনি মই মই হাঁহ কুকুৰা বেচা পইচাৰে সেই কামখিনি কৰিছোঁ লগতে মই এখন স্কুটিও কিনিলোঁ গতিকে নিজাকৈ মই এটা সুন্দৰ ইনকাম কৰি আছোঁ মই কুকুৰা পালন কৰি আৰু সেই কুকুৰা পালন কৰি থকাৰ কাৰণেই আজি মই নিজকে ভাবিছোঁ মই নিশ্চয় স্বাৱলম্বী হৈছোঁ কাৰণ মই সেই টকাৰে নিজৰ খৰচৰ উপৰিও মই ঘৰখন চলাব পাৰিছোঁ মই ল'ৰা ছোৱালীকেইটাক এটা পঢ়িবৰ কাৰণে সিহঁতৰ এটা মই খৰচ দিব পাৰিছোঁ আৰু তাৰ লগতে নিজৰ এতিয়া ঘৰখন যিহেতু বিভিন্ন ধৰণৰ ঘৰত খৰচ থাকে ঘৰখনৰ ইটো সিটো কামতো মই সেই টকাৰে খৰচ কৰিছোঁ আৰু কুকুৰাখিনিয়ে আমিয়ে মই যিহেতু কুকুৰা পোৱালি মই ঘৰতে উৎপাদন কৰোঁ সেই ক্ষেত্ৰতো মোৰ খৰচটো অকণমান কমেই কণী যিহেতু মই নিজৰ কুকুৰা পৰা কণীয়ে মই কুকুৰাক উমনি দি মই পোৱালি উলিয়াওঁ আৰু সেই পোৱালিৰ পৰাই মই কুকুৰা ডাঙৰ কৰি মাংসৰ কাৰণে মই কুকুৰা বিক্ৰী কৰোঁ আৰু মই পোৱালিও বিক্ৰী কৰিছোঁ এটা পোৱালিৰ লোকেল পোৱালি চল্লিছ টকাকৈ মই বিক্ৰী কৰিছোঁ আৰু চল্লিছ টকাকৈ মই কুকুৰা বিক্ৰী কৰি প্ৰায় চল্লিছ হাজাৰ টকা মই কুকুৰা পোৱালি বিক্ৰী কৰি পাইছিলোঁ আৰু সেই টকাৰে মই সুন্দৰকৈ মই মোৰ এটা কাম আৰম্ভ কৰিছিলোঁ সেই কামটো মই সেই যিখিনি মই পোৱালি বিক্ৰী কৰি পাইছিলোঁ সেই টকাখিনিয়ে মই ঘৰৰ কাৰণে মই যিহেতু আমাৰ লেটিনৰ ব্যৱস্থা নাছিলে আগতে এতিয়া মই পকাকৈ এটা লেটিন প্ৰথম আৰম্ভ কৰিবলৈ চল্লিছ হেজাৰ টকাৰে সেইখিনি আৰম্ভ কৰিছিলোঁ প্ৰথম কুকুৰা পালন কৰোঁতে মই প্ৰায় এহেজাৰমান টকাৰে মই কুকুৰা পোৱালি আনি পিনি মই সৰুকৈ মই কুকুৰা ফাৰ্মখন আৰম্ভ কৰিছোঁ তাৰপিছতে নিজৰ কুকুৰা পৰাই মই এতিয়া ফাৰ্মখন ডাঙৰ কৰিলোঁ নব্বৈজনী কুকুৰা এতিয়া ডাঙৰ কুকুৰাই আছে মোৰ নব্বৈজনী তাৰপিছতে আপোনাৰ সৰু পোৱালি আছে প্ৰায় মোৰ ডেৰশমান এতিয়া কুকুৰা পোৱালি আছে সেই পোৱালিখিনি মই পোন্ধৰ দিনত মই অলপ কুকুৰা পোৱালি বিকিম বুলি ভাবিছোঁ পোন্ধৰ দিনতে মই কুকুৰা পোৱালিবোৰ প্ৰায় পোন্ধৰ বিছ দিনত এনেকুৱা টাইমত মই কুকুৰা পোৱালিখিনি বিক্ৰী কৰোঁ এতিয়া মই নিজৰ কাৰণে কুকুৰা অলপ থৈ তাৰে অলপ পোৱালি মই বিকিম বুলি ভাবিছোঁ আৰু বাকীখিনি মই নিজে পুহিম আৰু তেনেদৰধৰণেই মই মোৰ এই কুকুৰা পালনৰ প্ৰক্ৰিয়াটো মই আৰম্ভ কৰিছোঁ আৰু মই ভাবিছোঁ ভৱিষ্যতে মই আৰু অলপ বহলাই কুকুৰা পালন কৰিম ইয়াৰে যিহেতু ঘৰতে মই নিজেই কুকুৰা কণী উমনি দি পোৱালি উলিওৱা গতিকে এইবাৰ ভাবিছোঁ অলপ সৰহকৈ কুকুৰা ফাৰ্মখনত মই কুকুৰা ৰাখিম কণী পৰা কুকুৰা যিহেতু কণী উৎপাদন কৰিও মই বহুতখিনি টকাই ইনকম কৰিছিলোঁ সেইকাৰণে এতিয়া কণী পৰা কুকুৰা আৰু অলপ বেছিকৈ বঢ়াই লৈ কণীখিনি বিক্ৰী কৰি তাৰেও মই অলপ বেছিকৈ লাভৱান হ'ম আৰু পোৱালি বিকিও তাৰপৰা কৰিব পাৰিম তাৰ লগতে সেই পোৱালিখিনি মই ঘৰতো ৰাখিব পাৰিম অলপ তেনেধৰণে মই মোৰ এই কুকুৰা পালনৰ কামখিনি আগলৈ আৰু অলপ বহলাম বুলি ভাবিছোঁ ইয়াৰ লগতে মই হাঁহ পালন কৰি আছোঁ হাঁহ প্ৰায় মোৰ আশীজনী হাঁহ আছে আশীজনী হাঁহৰ ভিতৰত মোৰ তাৰে কণী পৰা হাঁহ ৰাখিছোঁ প্ৰায় পঁচিছজনী হাঁহে বৰ্তমান কণী পাৰি আছে আৰু কণী মই বিক্ৰী কণী বিক্ৰী কৰিও মই হাঁহ কণী বিক্ৰী কৰি দহ হাজাৰ টকা পাইছিলোঁ আৰু সেই তাৰপিছতে আমি মই হাঁহ পোৱালিও মই বিক্ৰী কৰোঁ পোৱায়ে চল্লিছ টকাকৈ বিক্ৰী কৰিছিলোঁ হাঁহৰ পোৱালি বিক্ৰী কৰিছিলোঁ মই প্ৰায় ডেৰশ হাঁহ হাঁহৰ পোৱালি বিক্ৰী কৰিলোঁ হাঁহৰ পোৱালি বিক্ৰী কৰিও মই বহুতখিনি টকাই ইনকম কৰিলোঁ তাৰপৰা মই হাঁহ বিক্ৰী কৰিলোঁ হাঁহ বিক্ৰী কৰি মই পঞ্চাছ হাজাৰ টকা হাঁহত হাঁহ বিক্ৰী কৰি পাইছিলোঁ তেনেধৰণে হাঁহকো মই একেধৰণে মই দানা দিওঁ হাঁহক মই ভাতৰ লগত তুঁহগুৰি সানি দিওঁ আৰু লগতে ধান দিওঁ তেনেকৈ হাঁহকো মই দুই টাইম দিওঁ হাঁহ নিজৰ ঘৰতে পুখুৰী আছে সেই পুখুৰীতে হাঁহৰ হাঁহখিনি থাকে ওলাই যাব নোৱাৰাকৈ ব্যৱস্থা কৰি থৈছোঁ তাতে হাঁহখিনি মানে দানা খাই গৈ আৰু পুখুৰীত নিজে চৰি আকৌ দানা খাবৰ সময়ত সিহঁতি উঠি আহে আহিলে মই দুপৰীয়া দানা দিওঁ তাৰপিছতে গধূলি দানা দিয়া হয় মানে তিনি টাইম সিহঁতকো তিনি টাইমে দানা দিওঁ মাজতে ধান দিওঁ তেনেধৰণে মই কিনা দানা খুওৱা নাই বাৰু ঘৰত ঘৰৰ যিখিনি ঘৰত মানে চাউল চাউলো কেতিয়াবা দিয়া হয় ভাত ভাতৰ লগত তেনেকৈ সেই তুঁহগুৰি মিহলি কৰি আৰু ধান এনেকেই মই দানা দিওঁ খুওৱা দানা এই বাকী মানে হেৰি কিনা দানা খুওৱা নহয় সেই তেনেধৰণে হাঁহখিনি মই ধুনীয়াকৈ পুখুৰীত চৰাৰ ব্যৱস্থাটো কৰিছোঁ যিহেতু হাঁহ পানীতে থাকে গতিকে হাঁহো কিন্তু মই বাহিৰলৈ ওলাই যোৱাটো মই কৰা নাই এই তেনেধৰণে মই সেইখিনি প্ৰতিপালন কৰিয়েই মই হাঁহ বিক্ৰী কৰিও মই বৰ্তমান বাইক এখন ল'লোঁ হাঁহ আৰু কণী বিক্ৰী কৰিয়ে ভাবিছোঁ মই এইবাৰ হাঁহ পালন কৰি আৰু অলপ বেছিকৈ টকা ইনকাম কৰাৰ কথাটো ভাবিছোঁ হাঁহৰ গৰম গঁৰালটো অকণমান ডাঙৰ কৰিব লাগিব আৰু পোৱালিও অলপ বেছিকৈ ৰাখিব লাগিব তাৰপিছতে হাঁহ সিভাগে আমাৰ লোকেল এখন বজাৰ আছে সেই বজাৰখনতে মই হাঁহ বিক্ৰী কৰোঁ আৰু ঘৰৰ পৰা যিহেতু ফাৰ্মখন থকাৰ কথা বহুতেই গম পায় গতিকে ঘৰৰ পৰাও এনেকৈ নিবলৈ আহে বিকাৰ ক্ষেত্ৰত মোৰ বজাৰৰ ক্ষেত্ৰত ইমান অসুবিধা হোৱা নাই এনেধৰণেই মই মানে ইমান বিক্ৰী কৰিব নোৱাৰা নিচিনা তেনেকুৱা এটা অৱস্থা হোৱাগৈ নাই তাৰমানে বজাৰখন যিহেতু ওচৰতে আছে আৰু লোকেল মানুহে ফাৰ্মখনৰ কথা গম পায় যিহেতু গতিকে লোকেল এৰিয়াতে মোৰ এই হাঁহখিনি বিক্ৰী হৈ যায় আৰু হাঁহ পালনত বহুতখিনি সুবিধা আছে হাঁহ কুকুৰা আমি পালন কৰিয়ে আমি এখন ঘৰ সুন্দৰকৈ চলাব পাৰোঁ মই সেই হাঁহ হাঁহ পালন কৰিয়ে যিহেতু মই বাইক এখনো লৈছোঁ লগতে মই ঘৰুৱা কাম বনতো মই সহায় হৈছে মোৰ আৰু মই প্ৰতি বছৰেই মই হাঁহ পালন কৰোঁ প্ৰতি বছৰে বছৰে মই প্ৰায় ষাঠি হাজাৰ সত্তৰ হাজাৰ বা আশী নব্বৈ হাজাৰ এনেকুৱা পৰ্যন্ত মোৰ মানে বছৰেকত এটা ইনকাম হয় আৰু সেই ইনকাম এনে ভাবিছোঁ মই ঘৰটো বনাবলৈ লৈছোঁ আৰম্ভ কৰিছোঁ আৰু লাহে লাহে সেই ঘৰটোত মই এই হাঁহৰ যিটো হাঁহ পালন কৰি মই যিখিনি ইনকাম কৰিব পাৰোঁ সেইখিনি পইচা মই ভাবিছোঁ এই ঘৰৰ কামতে মই খটুৱাম আৰম্ভ কৰিছোঁৱে ঘৰটো আৰু আৰু ভৱিষ্যতলৈও মই আৰু হাঁহ পালন আৰু অলপমান বহলভিত্তিতে মই কৰিম বুলি ভাবিছোঁ